সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ ছালৰ বাবে উপকাৰী আৰু সেউজীয়া শাক পাচলি আমাৰ চকুৰ দৃষ্টিৰ কাৰণেও খুব উপকাৰী আৰু সেউজীয়া শাক পাচলি মগজুৰ কাৰণেও খুব উপকাৰী আৰু সেউজীয়া শাক পাচলি আমি ঘৰতে ঘৰতেই আমি পচনসাৰ বনাই কিনে সেউজীয়া শাক পাচলি কৰি কিনে খোৱাটো ভাল বজাৰৰ সেউজীয়া শাক পাঁচলি বহুত সাৰ দিয়া বাবে আমাৰ অপকাৰ হ'ব পাৰে গতিকেলৈ ঘৰতে সেউজীয়া শাক পাচলি আমি কৰি কিনে খাব পাৰোঁ সেউজীয়া শাক পাচলি আমাৰ আমাৰ ঘৰৰ খুব কম জেগাতে আমি কৰিব পাৰোঁ সেউজীয়া শাক পাচলি আমাৰ এই টাৱতো লগাই ল'ব পাৰোঁ আমাৰ বহুতে আজিকালি ঘৰতে কেঁচুসাৰ সাৰ বনাই লৈ সেউজীয়া শাক পাচলি ঘৰতে কৰি খায়